এইটো এই ডিব্ৰুগড়ত লাগিছে কওকচোন কাক বিচাৰিছে অঁ হয় অঁ হয় হয় আপুনি ক'ৰপৰা কৈছে বুলি ক'লে মোক অঁ ডিগবৈৰপৰা কৈছে অঁ কওকচোন আপুনি আপুনি আগতে মোক কথাখিনি ভালকৈ কওক মই হেৰি সেইখিনি বাৰু মই ক'ম বাৰু আপোনাক কি হৈছেনো আপোনাক

ঘৰত ল'ৰা ছোৱালী নাই নেকি তেওঁৰ

অঁ

অঁ

আপুনি

আপুনি তেতিয়াহ'লে এটা সহায় কৰি দিব লাগিব আপুনি মোক ডিব্ৰুগড়লৈকে ডিগ ডিগবৈৰপৰা আনি দিব পাৰিব নাই মানুহগৰাকীক

অঁ ডিব্ৰুগড় নালীয়াপুললৈকে প্ৰথমতে আহিব আহি পিনে সেউজপুৰত এখন বৃদ্ধাশ্ৰম আছে মই তেওঁ লগত আপোনাক কণ্টেক্ট কৰি দিম আৰু আপুনি যোনদিনাখন আহিব পাৰে মই তাতে থাকিম মই আপোনাক নালীয়াপুলৰপৰা লৈ যাম লৈ গৈ মই তাত এই আশ্ৰমত মই কথা পাতি আপোনাক তাইত ৰুম এটা দিয়া মোৰ ব্যৱস্থা কৰিম আপুনি কিন্তু মোক সেই মানুহগৰাকী ডিগবৈপৰা অনা ব্যৱস্থাটো আপুনি কৰি দিব লাগিব আৰু মোৰ ফোন নম্বৰটোতো আপুনি পালে গম পায়ে মই বৃদ্ধাশ্ৰমৰ আপোনাক ফোন নম্বৰটো দিম দি পিনে আপুনি তাতো ডাইৰেক্ট আপুনি কথা পাতিব পাৰিব আৰু ময়ো গৈ দিম আপোনাক সিমানখিনি অত্যাচাৰত যদি মানুহগৰাকী ভুগি আছে আপোনালোকে অতি সোনকালে অনাৰ ব্যৱস্থাটো কৰক

অঁ পাৰিব পাৰিব পাৰিব পাৰিব আপুনি সেইটো একদম চিন্তা নকৰিব মানুহগৰাকী বহুত শান্তিয়ে থাকিব পাৰিব হাঁহি ধেমালি লগৰ মানুহো আছে অঁ অঁ মানুহজনী এনেই খোজকাঢ়ি ঘূৰি ফুৰিব অঁ মানুহগৰাকীৰ খোজ এনেই এটা দুটা কাম কৰিব পাৰে

অঁ তাই মানে কি কৰিব লাগিব তাততো নিজৰ বিচনাখন হ'লেও নিজে পাৰিব লাগিবতো ৰূমটোকে সাৰিব পাৰিব লাগিবতো সিমানখিনি অঁ আৰু আমাৰ ইয়াত মোৰ মানে ওচৰৰ মই দহ গৰাকীমান আছে লগ পাব ভাল পাব আপুনি অনাটো ব্যৱস্থা কৰক মই আজি নামটো আপুনি কৈ দিয়কচোন মই ইয়াত লিখি পিনে মই তাত কাইলৈ এডমিশ্যনটো লোৱাই দিম আপোনালোকে যেতিয়া পাৰে মোক কণ্টেক্ট কৰি ল'ব দীপিকা বৰুৱা ডিগবৈ হয়

হয় মোক অতি সোনকালে আপুনি ক'ব হয় হয় অঁ অঁ কৰিব কৰিব অঁ